হয় মই গুগুলৰ অসমীয়া ভাষাটো অন্তৰ্ভুক্ত হোৱাটো বিচাৰোঁ কাৰণ আজিৰ বিশ্বত বিভিন্ন ভাষা জানিবলৈ হ'লে আমি অন্তত অসমীয়া ভাষাটোৰ মাধ্যমেৰে অন্তত আমি বিভিন্ন ভাষাৰ অন্তত বুজাপৰাৰ কাৰণে বা তাৰ বে আমি অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমিও নিশ্চয় অসমীয়া ভাষাটোক আমি অন্তৰ্ভুক্ত হোৱাটো বিচাৰোঁ এই কাৰণেই যে অসমীয়া ভাষাক যদি বিশ্বৰ বিভিন্নজনেও এই গুগুলৰ জৰিয়তে জানে তেতিয়াহ'লে অসমীয়া ভাষাটো এটা আন্তৰ্জাতিক ভাষা হিচাপে অন্তত স্বীকৃতি পাব আৰু লগতে গুগুলত যেতিয়া অসমীয়া ভাষাত প্ৰয়োগ হ'ব তেতিয়া অসমীয়া ভাষীসকলেও অনবৰতেই সেই ভাষাটোক অসমীয়া মাতৃভাষাটোক তাক ব্যৱহাৰ কৰিবলৈ সুবিধা পাব আৰু বিভিন্ন দিশত বিভিন্ন প্ৰৱন্ধ কবিতা সাংস্কৃতিক আদান প্ৰদান আৰু বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰাৰ কাৰণে বিশ্বৰ বিভিন্ন ভাষাৰ পৰা তৰ্জমা কৰি অৰ্থাৎ ভাঙনি কৰি অসমীয়া ভাষাৰ পৰা বিভিন্ন ভাষালৈ তৰ্জমা বা ভাঙনিয়ে আৰু বিভিন্ন ভাষাৰ পৰা অসমীয়া ভাষালৈ ভাঙনি ইত্যাদি এইবিলাক অন্তত অসমীয়া ভাষাৰ মানুহে তাক বুজি ল'বলৈ সক্ষম হ'ব আৰু তেতিয়াহে নিজৰ মাতৃভাষাটো অৰ্থাৎ অসমীয়া ভাষাটো বিশ্বত এটা প্ৰতিষ্ঠিত ভাষা হিচাপে প্ৰতিষ্ঠা হ'ব পাৰিব বুলি মোৰ বিশ্বাস সেই ফালৰ পৰা মই আচলতে এই ধৰণৰ শিক্ষা ব্যৱস্থাৰ যোগেদি ডিজিটেল মাধ্যমৰ যোগেদি অৰ্থাৎ অসমীয়া ভাষাক সুপ্ৰতিষ্ঠা কৰাৰ কাৰণে মই অসমীয়া ভাষাটো গুগুলত প্ৰতিষ্ঠা হোৱা বিচাৰোঁ অন্তৰ্ভুক্ত হোৱাটো বিচাৰোঁ যাতে এই সন্দৰ্ভত আমি সকলোৱে প্ৰত্য়েকেই গুগুলত যাতে চাৰ্ছ কৰাৰ লগে লগে অসমীয়া ভাষাটো সুন্দৰভাৱে পাব পাৰোঁ এই মোৰ এটা আশা